কেতিয়াবা মনটো হঠাৎ বেয়া লাগে আৰু বেয়া লাগিলে আমি কিতাপ পঢ়োঁ বিশেষকৈ মই কিতাপ কমকৈ পঢ়োঁ কিন্তু হ'লেও কেতিয়াবা কিতাপ এখন মেলি চালে আমাৰ কিতাপত থকা কিছুমান কিতাপত থকা কিছুমান শাৰীয়ে মনটো বৰ ভাল লগাই তোলে আৰু সেই শাৰীকেইটাই শাৰীকেইটা যদি মনটো বেয়া লগাৰ কাৰণটোৰ সৈতে সংগতি থকা শাৰী হয় বাক্য হয় তেন্তে মনটো একেবাৰে সলাই পেলায় আৰু সেই মনটো যি কাৰণত বেয়া লাগিছিল সেই কাৰণটোৰ পৰা উভতি আকৌ আগৰ নিচিনা হৈ যাওঁ আৰু কিতাপে মানুহৰ মনটো বেয়া লাগি থাকিলেও খুব ভাল লগাই দিয়ে কাৰণ কিতাপত থকা বাক্যবোৰ আমাৰ সৈতে কেতিয়াবা একদম মিলি পৰে আৰু মিলি পৰাৰ লগতে লগে লগে আমাৰ কি হয় আমি বেয়া লগা দিশটো আমি আঁতৰাই আকৌ নতুনকৈ ভাবিবলৈ লওঁ মনটোক বুজাই তোলোঁ যে আমি কিয় ভাবি আছোঁ একেটা কথাকে কিয় ভাবি আছোঁ আমি নতুনকৈ ভাবোঁ আৰু নতুনকৈ কিবা এটা ভবাৰ লগে লগে আমাৰ মনটো ভাল লাগি যায় আৰু বেয়াবিলাক মনৰ পৰা আঁতৰি যায় সেইকাৰণে মনটো বেয়া লাগিলে কিতাপ পঢ়িলে মোৰ খুব ভাল লাগি যায় যদি মোৰ ইমান অভ্যাস নাই যদিও যদি মই কিতাপ পঢ়ি দিওঁ মনটো কিন্তু মোৰ আগতকৈ ভাল হৈ যায় কাৰণ কিতাপত থকা যিবিলাক বাক্য সেই বাক্যবোৰ মনৰ মাজত সোমাই যায় আৰু সোমাই যোৱাৰ লগে লগে সেই বাক্যবোৰে মনত প্ৰভাৱ পেলায় আৰু আগৰ বেয়া মনটোক ভাল কৰি তোলাত সহায় কৰে